আমাৰ ঘৰত এজনী মেকুৰী ৰখা হৈছে ত' এই মেকুৰীয়ে নিগনি খাই ভাল পায় গতিকেলৈ ঘৰত বহুত নিগনি হোৱাৰ বাবে মেকুৰী এজনী অনা হ'ল আৰু মেকুৰীজনীক আমি বিলি বুলিয়েই মাতো আৰু সেই মেকুৰীক আমি এই ভাতৰ লগত মাছ নিদিলে ভাত নাখায় গতিকেলৈ আমি মাছ আনি পুৰি এই মেকুৰীজনীক দিওঁ গতিকেলৈ এই মেকুৰীজনীয়েও আমাৰ লগত খুব ভাল সম্পৰ্ক হ'ল গতিকেলৈ আমি ঘৰত মাছ নাখালেও মেকুৰীজনীৰ কাৰণেই আমি নিবলগীয়া হয়